হয় আছেটো আছে শ্বিলং মনালী সিফালে আপোনাৰ হ'ল দাৰ্জিলিং ইফালে কৰিব পাৰিব খুব কম মূলতে বেছি পইচা নালাগে আপোনাৰ থকা খোৱাৰ ব্যৱস্থাও ভাল আছে আপুনি কি আপোনাৰ ৰুমটো কি কেনেকুৱা লাগে হয় হয় এইটো মইয়ে কৰি দিম ৰুমটো কেনেকুৱা লাগে এ চিৱলা লাগে নে বিনা এ চিৰ লাগে আচ্ছা তেতিয়াহ'লে তেতিয়া আপুনি কেইটা ৰুম বুক কৰিব আচ্ছা অলপ বেছি পইচা নালাগে দিয়ক অলপ পইচাৰ কৰিব ত' আপুনি ক'ত যাব বিচাৰে

ঠিক আছে